অঁ চহৰীয়া ক'ত এই ঘৰতে আছো ৰ বাকী খবৰ খাতি ভালনে অঁ এই হেৰি মাছ মাৰিব লাগাছিল আকা চৰকাৰী পুখুৰীত অঁ তাকেতো আজি প্লেনিংটো কৰোঁ আমিগিটা মিলি চলি হ'ব ৰ' আৰু এই জিণ্টুহঁত আহি যাব পানী আজি বৰষুণ দিয়া নাই আজি অলপ কমিব লাগে এইকেইদিন ৰ'দ দি আছে নহয় হ'ন্দা মাৰবা লাগবো আৰু বেপাৰীৰ লগত কথাটো পাতবা লাগছিল মাছ বহুত হ'বো নহয় এই ৰৌত ডেৰচ কৈ আছে সিহঁতে কেজিৰ ওপৰততো দুইশ চন্দা চান্দাটো পইছা পাৱা যাবো বাৰু সেইটো ৱেটতো আছে না অঁ কোনদিনা মাৰা সেইটো প্লেনিংটো অঁ বেপাৰীৰ লগতো কথা পাতবা লাগিল কালি অঁ কালি পুৱাৰলে হ'ব আজি আক' ৰাতিতো ৰখিব লাগিব আমি এই মেলাহঁতক দিব পাৰি দে অঁ সিহঁত দুটাক ৰখবা দিবা লাগবো তাৰপাচত এই আজি পিছে মই হো'ন্দাতো ফোন কৰোঁ অঁ অঁ হ'ব জালটো হ'বো বাৰু জাল বেপাৰীও লৈ আইভো আৰু আমাৰ নিজৰখিনিও ৰাখবা লাগবো আমি নিজৰ মোটামুটি তিনি চাৰি কেজি মানকে ৰাখবা লাগবো এটাই অঁ পইছা আৰু মাছৰটো ল পইছা দিয়া গেইছি নহয় বানপানীৰ সময়ত অলপ ওলে গেল মাছটো তথাপিতো বাৰু আছে চন্দা কিটা মাছ দাম পাৱা যাব মই অঁ সেইটো সেইকিটা মই খালোঁ আজি অঁ আজি হেৰি কৰোঁ দে মই অঁ এই ইহঁতৰ লগত কথাটো পাতোঁ অঁ অঁ এই অঁ আজি এই ইতায়ে আলোচনা কৰিম গধূলি লগ হবাই লাগবো নহয় অঁ অঁ অঁ এই আহি যাবি সেই পাঁচটা মান বাজাত আহিবি চকত অঁ অঁ